বৰ্তমান সময়ত ক্ৰিকেট খেল একেবাৰে মানে খুব জনপ্ৰিয় যদিও আমাৰ ভাৰতৰ

ক্ৰিকেট খেলি মানে ময়ো তাৰমানে বহুতো ভাল পাওঁ ক্ৰিকেট সৰুৰপৰাই খেলি আহি আছোঁ ক্ৰিকেটৰ প্ৰতি বহুত আশা আছে যে ডাঙৰ এটা ক্ৰিকেটাৰ হ'ম যেনে আপোনাৰৰ মহেন্দ্ৰ সিং ধোনী তাৰ নিচিনা ট্ৰাই কৰি আছোঁ যে তাৰ নিচিনা বহুতো খেলিবৰ কাৰণে ট্ৰাই কৰি আছোঁ তাৰপিছত মহম্মদ শামি মহম্মদ ছিৰাজ এওঁ বুমৰাহ এওঁলোকৰ নিচিনা বলিং কৰিবা কৰিবলৈ হেৰি কৰি আছোঁ আশা কৰি আছোঁ তা তাৰ নিচিনা বল তাৰমানে কৰিবলৈ প্ৰেক্টিছ কৰি আছোঁ আমাৰ ভাৰতৰ বহুতো ক্ৰিকেটাৰ ক্ৰিকেটাৰৰ বহুতো নাম আছে যেনে আপোনাৰ বিৰাট কোহলি বিৰাট কোহলিতো বহুত ডাঙৰ এটা প্লেয়াৰ টেষ্ট টি টুৱেণ্টি দুয়োটাই খেলিব পাৰে ই আৰু য'ত কে এল ৰাহুল এওঁ বহুত ভাল বেছমেন ৰোহিত শৰ্মা ইণ্ডিয়াৰ কেপ্তেইন এওঁ বহুত ভাল ইণ্ডিয়াৰ অপেনাৰ ইও বহুত ভাল তেওঁলোকৰ নিচিনা আমিও তাৰমানে খেলিব খেলিবৰ কাৰণে ট্ৰাই কৰি আছোঁ সৰুৰেপৰা খেলখন চাইকেনে ভাল পাওঁ আই পি এল এতিয়াতো আই পি এল আহি আছে আই পি এল চাওঁ বহুত ভাল লাগে আই পি এলটো তাৰপিছত টি টুৱেণ্টি আই চি চি ৱৰ্ল্ড কাপটো গুচি গ'ল অষ্ট্ৰেলিয়াই লৈ গৈছে আই চি চি আই চি চি ৱৰ্ল্ড কাপটো আমাৰ ইণ্ডিয়াই ল'ব কাৰণে বহুত আশা ৰাখিছিলোঁ এ ইণ্ডিয়াই আই চি চি ৱৰ্ল্ড কাপটো ল'ব এইবাৰ দুহেজাৰ তেইছ চনত আই চি চি ৱৰ্ল্ড কাপ চেম্পিয়ন হ'ব বুলি ভাবিছিলোঁ ইণ্ডিয়া কিন্তু অলপৰ কাৰণে ল'ব নোৱাৰিছিল চেমি ফাইনেলত গৈছিল তথাপি ল'ব পৰা নাই ইণ্ডিয়াৰ বহুত ভাল ভাল প্লেয়াৰ আছে টেষ্ট মেছ খেলি আছে এতিয়াও আফগানিস্তানৰ লগত ক্ৰিকেটটো সৰুৰে পৰা চায়েই আছোঁ মানে ভাল লাগে এইটো ফুটবলত ইমান এটা ইণ্টাৰেষ্ট নাই তথাপি এই ক্ৰিকেটত বহুত এটা ইণ্টাৰেষ্ট আছে সেইকাৰণে আমি চায়েই আছোঁ ক্ৰিকেটটো আৰু ডাঙৰ ডাঙৰ প্লেয়াৰ প্লেয়াৰ এওঁলোকৰ নিচিনা ফ'ল' কৰি আছোঁ এওঁলোকক যাতে এওঁলোকক চাই চাই মোৰ ডাঙৰ এটা ক্ৰিকেট হ'ব পাৰোঁ ক্ৰিকেটাৰ হ'ব পাৰোঁ সেইকাৰণে চায়েই আছোঁ ক্ৰিকেট খেলি মানে আমাৰ ফেমিলিয়ে বহুত ভাল লাগে ভাল পায় ক্ৰিকেটটো চাইকেনে আই পি এলটো দুহেজাৰ সাতৰ আঠৰ পৰা হৈয়ে আছে তাৰে পৰা আমি চায়েই আছোঁ চায়ে আছোঁ আমাৰ ইণ্ডিয়াৰ বহুত ডাঙৰ এটা ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ এইটো আমাৰ বহুত ভাল এটা বহুত বৰ ডাঙৰ এটা প্লেয়াৰ আৰু ইয়া ইয়াতো বিৰাট কোহলি ইয়াৰ ৰেকৰ্ডটো কৰিছে যিটো আপোনাৰ চেঞ্চুৰী আছিল ফিফটি ফৰ্টি নাইন চেঞ্চুৰী সেইটো বিৰাট কোহলি এইটো ই কৰিছে ব্ৰেক কৰিছে ক্ৰিকেটটো মানে ইয়াতে আমাৰ ভাৰতৰ ভাৰতৰ জনপ্ৰিয় খেল নহ'লেও কিয় এতিয়া বহুত আগবাঢ়ি যাই আছে আমাৰ ক্ৰিকেটৰ ওপৰত বহুত আগবাঢ়ি যাই আছে ক্ৰিকেটৰ ওপৰত আমি বহুতো যাই আছোঁ